অঁ হেল্ল'

চবেই লগে ভাগে অঁ ঘৰে প্ৰতি এশকে তুলিছে অঁ মোক দিছে অঁ

গাঁও এতিয়া মই হেৰি কি এনেই পঞ্চাছ ঘৰ মান আছে পোন্ধৰ ঘৰ মানহে তুলিছোঁ মই বোলো কথাটো আপোনাকো জনাই থওঁ অঁ অঁ তাকে পইচা তুলিবলৈ কাইলে মানে যাম বুলি ভাবিছোঁ অঁ আপুনি ঘৰতে থাকিব নহয়

অঁ অঁ

হাঁহ চাঁহ আৰু এতিয়া বিহু বতৰ থাকিব লোকোল লোকেল

যেতিয়া নেকি ওচৰতে দাই এজনৰ ব্ৰইলাৰ ফাৰ্ম আছে

অঁ অঁ চালে কাৰণে তাকে পইচা হেৰিটো চাই লওঁ মানুহ হেৰিয়ৰ কিমান কেনেকে হয় সকলো লগে মেজি আকৌ খৰি অনা এইবিলাক আছেই নহয়

অঁ অঁ আহিব আহিব অঁ অঁ

গৰমেই হ'ব

অঁ হ'ব ঠিক আছে হ'ব